প্ৰযুক্তি উদ্ভাৱনে খেতি উদ্যো উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে যেনেদৰে আগতে মানুহে গৰুৰে হাল বাই বহুখিনি সময় নষ্ট কৰিছিলে এক বিঘা হাল বাওঁতে দুই তিনিদিন লাগিছিলে এতিয়া প্ৰযুক্তিৰ ক্ষেত্ৰত ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ ওলাইছে সেই ট্ৰেক্টৰ বা পাৱাৰ টিলাৰে এক ঘণ্টাতে দুই তিন বা তিনি বিঘা হাল বাব পাৰে বা মানুহৰ যথেষ্টখিনি সময় ৰাহি হ'ব পাৰে আৰু কামবিলাকত দ্ৰুতগতিত কৰিব পাৰে ঠিক তেনেদৰে আগতে মানুহৰ দ্বাৰা ধান ৰোৱা হৈছিল বা ধান কাটা হৈছিল যথেষ্টখিনি সময় গৈছিলে এতিয়া ধান ৰোৱা মেচিন ওলাইছে একঘণ্টাতে বহুখিনি ঠাই ধান ৰুব পাৰি মানে মানে এক ঘণ্টাতে মানে এক ডেৰ বিঘা দুই বিঘা সেনেকে ধান ৰুব পাৰে ঠিক তেনেকে ধান ধান কটা মেচিন মান এক ডেৰ ঘণ্টাতে বহুখিনি ধান কাটিব পাৰোঁ আগতে আমি বতৰৰ যি বৰষুণ হয় সেই তাৰ ওপৰত নিৰ্ভৰ কৰি আমি খেতি বাতি কৰিবলৈ লৈছিলোঁ যে বতৰৰ বৰষুণ হ'ব তাৰপিছতহে আমি খেতি কৰিম কিন্তু এতিয়া এই প্ৰযুক্তিয়ে বিভিন্ন ধৰণৰ মেচিন উলিয়াইছে তেনেকে আমি খাল বিলৰ পৰা পাৱাৰ পাম্পৰে পানী সিঁচি তাত সেই পানীৰ খেতি পথাৰলৈ বোৱাই আনি বা ড্ৰেইনেছ ছিষ্টেম কৰি আনি আমি খেতিখিনি কৰিব পাৰোঁ এইটো এটা প্ৰযুক্তিৰ ফল বা আমি মাটিৰ উৰ্বৰা শক্তিখিনি আমি টেষ্ট টেষ্ট কৰিব পাৰোঁ পৰীক্ষা কৰিব পাৰোঁ তেনেকে আগতে আমাৰ সেইবিলাক যন্ত্ৰ পাতি নাছিল সেই প্ৰযুক্তিয়ে তেনেকুৱা যন্ত্ৰ পাতি উলিয়াইছে যে কোনদৰা মাটিত কি উৰ্বৰা শক্তি আছে সেইটো আমি পৰীক্ষা নিৰীক্ষা কৰি চলিব পাৰোঁ বা বতৰৰ বিষয়ে আগজাননী দিব পৰাও প্ৰযুক্তিয়ে আহে তেনেকুৱা তথ্য দিব পৰা মেচিন ওলাইছে যে কোন সময়ত কেনেকুৱা বতৰ হ'ব এইটো এটা প্ৰ প্ৰযুক্তিৰ ফল বুলি মই ভাবোঁ বা আগতে আমি আমাৰ পূৰ্বপুৰুষসকলে যেনেকে খেতি কৰিছিল তাত শস্যত কেতিয়াবা বেমাৰ আজাৰ লাগিলেও আমি সেই তাৰ পৰা ভাল শস্য পাবলৈ সক্ষম নহৈছিলোঁ বা নহৈছিলে কিন্তু এতিয়া কোনোবা খেতিডৰাত কিবা বেমাৰ লাগিলে নেকি প্ৰযুক্তিৰ ফলতে আমি সেইটো গম পাব পাৰোঁ যে সেই খেতিডৰাত কিবা বেমাৰ লাগিছে ন কিবা কীটনাশক দিব লাগিব নেকি সেই ধৰণৰ ঔষধ পাতি উলিয়াইছে বা স্প্ৰে মেচিন উলিয়াইছে যিটো স্প্ৰে মেচিনৰ দ্বাৰা আমি কীটনাশক ধ্বংস কৰিব যাৰ ফলত আমাৰ খেতিডৰা ভাল ফল দিব পৰা এটা হৈ উঠাইছে এই প্ৰযুক্তিয়ে স্মাৰ্টফোন উলাইছে আমাৰ খেতিয়কসকলৰ কাৰণে এটা এপ উলিয়াই দিছে তাত বিভিন্ন বিষয়ে আমি তথ্য লাভ কৰিব পাৰোঁ সেই এপটোত গৈ পেলাই ক্লিক কৰি লগে লগে খেতিয়কজনে খেতিডৰা কি হৈছে বা কিবা বেমাৰ আজাৰ হৈছে এনে বোলে তাত কিবা কিবা পৰিমাণৰ সাৰৰ প্ৰয়োজন আছে পানীৰ প্ৰয়োজন আছে সেই ওপৰত গৈ পেলাই অভিজ্ঞ ব্যক্তিৰ দ্বাৰা তাত তথ্যখিনি পাব পাৰি তাৰ ফলত খেতিখিনি আমি কি ধৰণৰ মানে ভাল হেৰি কৰিব পাৰোঁ সেই বিষয়ে আমি তথ্যখিনি জানিব পৰা হৈছে খেতি খেতিখিনি চপাই পেলাই আমি আগতে ভঁৰাল ঘৰ ৰাখিলোঁ সেই ভঁৰাল ঘৰত ৰাখিলে নষ্ট হোৱাৰ সম্ভাৱনা আছে বা এন্দুৰে খাই পেলাই কিবা নষ্ট কৰাৰ সম্ভাৱনা আছে কিন্তু সেই খেতিখিনি এতিয়া প্ৰযুক্তি প্ৰযুক্তি উদ্ভাৱনৰ ফলত কল্ড ষ্টৰেজত আমি খেতিখিনি আমি বহু দিনলৈ ভালে ৰাখিব পৰা এটা ব্যৱস্থা হৈছে সেইটোও এটা প্ৰযুক্তিৰ ফল বুলি মই ভাবোঁ এতিয়া চাওক আগতে আমি ধান বা গম সেইটা উৰাল বা চামত আমি ভাঙিছিলোঁ সেইটো বহু সময় লাগিছিলে এতিয়া ধান ভঙা মেচিন ওলাইছে প্ৰযুক্তি ফল ধান ভঙা মেচিনটোৱে কম সময়ৰ ভিতৰত বহুত ধান ভাঙিব পাৰোঁ বা গম ভাঙিব পাৰোঁ গমৰ পৰা আটা হয় বা আমি হালধি গুড়া কৰিব পাৰোঁ সেইটো এটা প্ৰযুক্তিৰ ফল প্ৰযুক্তিৰ ফলত খেতিয়কে লাভৱানৰ আন এটা দিশ হৈছে বজাৰ দখল আগতে আমি গাঁৱৰ মানুহে সেই বজাৰৰ উচিত মূল্যটো পাবৰ কাৰণে সক্ষম হোৱা নাছিলোঁ কিন্তু প্ৰযুক্তি ওলোৱাৰ ফলত গাড়ী মটৰ ওলালে ট্ৰেইন ওলালে যাৰ ফলত আমি শ শ কিলোমিটাৰ দূৰলৈ গৈ আমি বজাৰখনত আমি খেতিৰ শস্য বিক্ৰী কৰি এটা ভাল লাভৱান হ'বলৈ সক্ষম হৈছোঁ গতিকে মই ভাবোঁ প্ৰযুক্তিয়ে খেতিয়সকলক যথেষ্টভাৱে উপকাৰ কৰিছে

প্ৰযুক্তিয়ে আৰু আজিকালি ড্ৰণ স্প্ৰে মেচিন উলিয়াইছে যিটোৰ কাৰণে শস্যত কিবা বেমাৰ আজাৰ হ'লে সেই ড্ৰণেৰে স্প্ৰে কৰি পেলাই ঔষধ পাতি দিব পাৰি যাৰ ফলত শস্যখিনিৰ পৰা আমি ভাল এটা ফল পাব পাৰোঁ সেইটো এটা প্ৰযুক্তিৰ দিশ হয়